অ' হয়নে নমষ্কাৰ ক'লো ছাৰ আপোনাক অসুবিধা এটা জনাব কাৰণে ফোন লগাইছিলোঁ মই ধেমাজি মাছখোৱা পৰা কৈছোঁ মোৰ জ্বৰ পানীলগা কাঁহ আৰু গাৰ বিষ হোৱাৰ বাবে আপোনাক জনাইছিলোঁ জনাব বিচাৰিছিলোঁ অ' হেল্ল' এতিয়া মানে ওচৰতো একো গাড়ী মটৰ ব্যৱস্থা নাছিলে সেইটো কাৰণে এতিয়া মই কেনেকুৱা ধৰণে আপোনাৰ পৰা ঔষধ পাতি পাম সেইটো কাৰণে ফোন লগাইছিলোঁ আছে ওচৰতে ফাৰ্মাচী এতিয়া ৰাতি যে যাব যোৱা ব্যৱস্থা নাই সেইকাৰণে মানে কি কৰিম এতিয়া তাকে আপোনাক সুধিব কাৰণে অ' তাৰপৰা কাইলৈ তেতিয়া ভাল নাপালে আপোনলোকৰ আপোনাৰ চেম্বাৰলৈ যাম আপোনাৰ চেম্বাৰ কোনখিনিত আছে বাৰু অ' অ' আপোনাক লগ পাম নে তেতিয়া অ' অ' হ'ব দিয়ক